প্ৰেম বৰা কি কয় বোলে চেনিমাই চুতীয়া তাৰপৰা আকৌ এটো কোন ৰ'ব দেই হিৰাজ্যোতি গগৈ তাৰপিছত লখিমী গগৈ তাৰপৰা আকৌ হেৰি বুলুমণি চুতীয়া